হয় শিৱসাগৰ ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ হয় মই আপোনালোকৰ কাৰণে মোৰ খাদ্য আপোনালোকৰ ৰেষ্টুৰেণ্টৰ কি খাদ্য স্পেচিয়েল আছে মই জানিব পাৰিম নেকি বাৰু

অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা এটা খুব আপোনালোকৰ যিটো আপোনালোকৰ ভাল পাৰ্ফম দেখুৱাই থকা আপোনালোকৰ মতে এনেকুৱা খাদ্য এটা মোক লাগিছিলে বেছি মছলাযুক্ত বা বেছি স্পাইচি মোক নালাগে হয় হয় ঠিক আছে মই আপোনালোকৰ মো খাদ্যটো খাবলৈ আপোনাৰ ঘৰতে পামনে নে তে আপোনালোকৰ হোটেললৈ যাব লাগিব আছে মোৰ মানে বৰ্তমান যাবৰ কাৰণে অকণমান অসুবিধা সেইকাৰণে মই ভাবিছিলোঁ আপোনালোকৰ খাদ্য়টো মই ঘৰুৱাভাৱেই পাম বুলি বা জমেটো বা ছুইটীৰ ছুইগিৰ সুবিধা আছে নেকি বাৰু হয় ঠিক আছে আপোনালোকে মই মই ঘৰতে মই বিচৰা ধৰণে খাদ্যটো পাম বুলি আশা ৰাখিলোঁ থেংক ইউ